অঁ মই এই গাঁৱতে আছো

হয় কওকচোন হয় কওক

হয়

হয় আমাৰ যিবিলাক খৰি বিশেষকৈ আমাৰ গছবিলাক শুকান শুকাই যায় যেতিয়া কটাৰ পাছত সেই খৰিখিনি বিক্ৰী কৰোঁ আৰু বিশেষকৈ আমাৰ কনট্ৰেক্টৰ লোৱা আছে কনট্ৰেক্টৰে লৈ যায়হি আমাৰপৰা মূল্য়টো যিমানটো পাব লাগে সিমানটো হয়টো পোৱা নাই নোপোৱাকৈও থকা নাই হয় হয় হয় ৰাজহুৱা কামত মানুহ ৰাজহুৱা কামতে আমি ব্য়ৱহাৰ কৰোঁ নামঘৰত বা স্কুল বিদ্য়ালয়ত বা নামঘৰ এনেকুৱা এনেধৰণৰ কাম কিছুমান হয় গাঁৱত কেতিয়াবা গাঁৱত ধৰক সভা বৰ সভা পতা হয় তেনে

অঁ আমি এইটো ভালে পাওঁ আমাৰ সামগ্ৰিকভাৱে গাঁওখনো উন্নয়ন হ'ব আৰু আমাৰ ৰাইজো তেতিয়া উদ্য়োগিক খণ্ডটোলৈ আমাৰ আমাৰ গাঁওবুঢ়াক সকাহ দিব পৰা যাব কোনোৱা সেইবিলাক আমাৰ চুক্তি কৰি লোৱা হ'ব প্ৰথমতেই চুক্তি সাপেক্ষে

হয় হয় পাৰে ঠিক আছে হ'ব